মই পাকঘৰ ৰেষ্টুৰেণ্টৰ সৈতে কথা পাতিছোনে বাৰু হয় মই নীতিশ কুমাৰ দুৱৰাই কৈছোঁ লালুকৰ পৰা আমাৰ ঘৰত কাইলৈ এখন বিয়া আছে আৰু সেই বিয়াখনৰ বাবে মোক আঠশ পিছ নিমকি লাগিছিলে আপোনালোকৰ হোটেলত নিমকি উপলব্ধনে হয় আচলতে মই হেং আউট হোটেল বগীব্ৰেড হোটেল চুইট এণ্ড চুইট হোটেল আৰু ছেভেন্থ হেভেন হোটেলৰ সৈতে ইতিমধ্য়ে কথা পাতিছিলোঁ আৰু হেং আউটে ক'লে যে তেওঁলোকে মোক ন শতাংশ অফাৰ দিব পাৰিব বগীব্ৰেডে ক'লে তেওঁলোকে মোক আঠ দশমিক পাঁচ শতাংশ অফাৰ দিব পাৰিব চুইট এণ্ড চুইটে আঠ শতাংশ অফাৰ দিব পাৰিব আৰু ছেভেন্থ হেভেন হোটেলে ক'লে যে তেওঁলোকে মোক ন শতাংশ অফাৰ দিব পাৰিব এতিয়া মই দৰাচলতে আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকৰ হোটেলত অৰ্থাৎ আপোনালোকৰ ৰেষ্টুৰেণ্টত নিমকি অফাৰৰ সৈতে উপলব্ধ হয়নে আৰু যদিহে নিমকি অফাৰৰ সৈতে উপলব্ধ তেতিয়া আপোনালোকে মোক কিমান শতাংশ অফাৰ দিব পাৰিব